খাদ্য ৰন্ধা বঢ়া খাদ্য খোৱাৰ সময়ত কিছুমান পৰম্পৰা বা অন্ধবিশ্বাস মানুহে এতিয়াও বৰ্তমান প্ৰচলিত হৈ আছে যেনেকৈ ধৰক এতিয়া পৰম্পৰা বুলি কোৱাৰ লগে লগে খোৱাৰ সময়ত আমি খাওঁতে সঠিকভাৱে বহি বা পীৰাত বহি খাব লাগে ই এটা পৰম্পৰা বুলি মানুহে আজিও কয় আৰু ঠিয় হৈ খোৱা হজম নোহোৱা বুলি কয় ই এটা অন্ধবিশ্বাস ঠিক তেনেকৈ ৰন্ধাৰ সময়ত কিছুমান পৰিষ্কাৰ কৰি নাৰান্ধিলে সি খাদ্য অনুপযোগী হৈ যায় ই এটা পৰম্পৰা আৰু খাদ্যত এতিয়া টেঙা আৰু খাৰ একেলগে খাব নালাগে ই এটা অন্ধবিশ্বাস আৰু পৰম্পৰা পৰম্পৰা বুলিয়েই কয় আৰু ইয়াত অন্ধবিশ্বাসো আছে যে খাদ্য এইটো টেঙা আৰু খাৰ একেলগ নহয় এনেকৈ বহুত অন্ধবিশ্বাস আৰু পৰম্পৰা আছে এইখিনি আজিলৈ ইমানতে ৰাখিলোঁ আৰু